আমাৰ ঘৰৰ চৌপাশ স্বাস্থ্যসন্মত কৰি ৰাখিবলৈ আমি বিভিন্ন ধৰণৰ ব্যৱস্থা হাতত ল'ব পাৰোঁ আমি সাধাৰণতে গছ গছনি ৰোপণ কৰিব লাগে যাতে আমাৰ যি পৰিৱেশৰ যি বায়ু স্বচ্ছ হৈ থাকক অক্সিজেনৰ পৰিমাণ বৃদ্ধি হ'বলৈ আৰু আমি পৰিষ্কাৰ অক্সিজেন লাভ কৰিব পাৰিবলৈ তাৰপাছত আমি ঘৰৰ চৌপাশৰ পৰিৱেশটো পৰিষ্কাৰ কৰি ৰাখিব লাগে জাবৰ জোথৰ আদি ঘৰৰপৰা দূৰত কোনো এডোখৰ নিৰ্দিষ্ট ঠাইত পেলাব লাগে আৰু যিবোৰ প্লাষ্টিক তেনে প্লাষ্টিক দ্ৰব্যসমূহ আমি দূৰত পেলাব লাগে যাতে আমাৰ ঘৰৰ চাৰিওকাষৰ পৰিৱেশটো স্বচ্ছ হৈ থাকক আৰু কিছু নিজৰ ঘৰৰ গছ গছনি ৰুওঁতে বা ঘৰৰ ওচৰত খেতিপথাৰত আমি ৰাসায়নিক দ্ৰব্য কম কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে আৰু ঘৰতে প্ৰস্তুত কৰা ঘৰতে প্ৰস্তুত কৰা যি সাৰ সেই সাৰ তাত দিব লাগে আৰু আৰু সেই যদি কিছুমান ঘৰৰ ওচৰত জীৱ জন্তুৰ মৃত্যু হয় তে সেইবোৰক দূৰলৈ নি পুতি পেলাব লাগে যাতে আমাৰ চাৰিওকাষৰ যি পৰিৱেশ সেই পৰিৱেশ ভাল হৈ থাকক পৰিষ্কাৰ হৈ থাকক তাৰ প্ৰতি যত্ন ল'ব লাগে আৰু যিমান পাৰে ঘৰৰ ওচৰত গছ ৰোপণ কৰিব লাগে আৰু গছ গছনিবোৰ ডাঙৰ দীঘল হ'ব লাগে কম পৰিমাণে গছ গছনি কাটিব লাগে